শচীন টেণ্ডুলকাৰ ভাৰতৰ এজন সুদক্ষ খেলুৱৈ তেওঁক ক্ৰিকেট জগতৰ ভগৱান ৰূপেও জনা যায় কিয়নো দলৰ বিপদৰ সময়ত তেওঁৰ বিপক্ষৰ জয় হোৱাৰ খেলখনো তেওঁ নিজৰ পক্ষত আনি পেলাই ভাৰতক বহুবাৰ বিজয়ী কৰিছে গতিকে শচীন টেণ্ডুলকাৰ এজন অতিকৈ ভাল খেলুৱৈ